অ' বাইদেউ অ' তাকেটো আহি পালে হয় তাকে এনে ভাবিছোঁ আৰু ক'ৰবাত অলপ নাৰিকল দিয়া পিঠা বনাওঁ অলপ তিল দিয়া পিঠা তাৰপিছত আপোনাৰ অলপ কি এইটো লাউ পিঠা বনাওঁ এ এনেকৈ ভাবি আছোঁ কি হয় জানো অ' অ' হয় হয় হয় হয় অ' বনাম বনাম সেইখিনি আকৌ ৰাতিহে দিনত আৰু লাৰু পিঠা অলপ লাৰু বনাব লাগিব আজি আৰু সময় নহ'ব বাচ্ছা আছে নহয় কালিলৈহে লাৰুটো কালিলৈ বুলি ভাবিছোঁ আৰু

হয় অ' আপুনি বহুতে কৰিলে পিচে মই আৰু ইমান কৰিবই পৰা নাই ৰ'ব হয় হয় হয় পিচে অ' মই আকৌ পিঠাখিনি আজিয়ে বনাম কালিলৈ আৰু লাৰুখিনি বনাম বুলি ভাবিছোঁ যদি আৰু একো অসুবিধা নহয় ৰাতিলৈ চুঙা পিঠাখিনি বনাম তাকে অ' অ' আমাৰ আকৌ উৰুকাৰ আৰু হয় চুঙা পিঠা আজিয়ে বনাম বুলি ভাবিছোঁ কালি আকৌ উৰুকাৰ ৰাতি অসুবিধা হ'ব নহয় মাইনাটো আছে হয় হয়